হেল্ল' অঁ কওকচোন অঁ সমিতা বাইদেউ কওকচোন হয় নেকি অঁ যাব পালে ভালেই বাৰু আলোচনা কৰিছে আৰু মানুহ চানুহ আৰু কোন কোন যাম বুলি কৈছে অঁ ময়ো আগতে গৈছোঁ অঁ অঁ ঠিক আছে ঠিক আছে ময়ো আগতে গৈছোঁ বাৰু তথাপিতো আপোনালোকে যাব যদি আৰু মই আকৌ যাম ভাল লাগিব হয় হয় অঁ লাগিব লাগিব গাড়ী লাগিব আকৌ ডেকো লাগিব হয় ন বাৰু ত কিমানকে তুলিলে হ'ব বাৰু অঁ পাঁচশকে হ'ব জানো হ'ব চাগে ন অঁ অঁ পোন্ধৰ বিছজনীমান হ'লে আৰু তিনিজনী মই তিনি চাৰি পাঁচজনীমান পঁচিছজনী মানে হৈ যাব ন হ'ব হ'ব নিজৰ গাড়ী নে নিজৰ গাড়ীত যাবনে বাছত বাছত যাব ন অঁ অঁ ঠিক আছে নিজৰ গাড়ীত ভাল নালাগে বাছতে ভাল লাগিব চবেই মিলি পেলাই ন নাচি বাগি যাব পৰা হয় হয় নাই বাৰু অঁ আকৌ বাছখনৰ লগতে ডেকো লাগিব ডেকৰ ভাড়া হয় নাই অঁ তাতে আকৌ হেৰি এতিয়া মাংস গাহৰিনে কি আকৌ কুকুৰা খাবনে মাংস গাহৰি খাব অঁ কোনোবা হয়তো আকৌ গাহৰি নোখোৱাও ওলাই নহয় আকৌ হয় নাই বাৰু গাহৰি নোখোৱাও ওলায় আৰু কুকুৰা খোৱাই খাব গাহৰি খোৱাই গাহৰি খাব যোনে যিটো ভাল পায় আৰু ন ও ও ও পাৰ্টীত মই এতিয়া চিন্তা কৰিব লাগিব কি পিন্ধি যাওঁ আপুনি কি পিন্ধিব অঁ হয় নেকি ঢোল এটাও লাগিব ন অঁ হয় বাৰু ঢোলটো নিলে ভালেই বাৰু পাৰিলে আপুনি গোটাব ঢোলটো আপুনি সেইটো আপোনাৰ দায়িত্ব আপোনাক দিলোঁ দেই হয় হয় হয় পিন্ধাটো বাৰু মই পিন্ধিম কিবা এটা হয় নাই পিকনিক মেখেলা চাদৰ পিন্ধিলে ভাল লাগে নাচিব লাগিব নহয় বিহু হয় নাই অঁ অঁ ঠিক আছে অঁ অঁ হ'ব হ'ব সেইবোৰ নাস্তাটো ৰাতিপুৱা কৰি নিম অঁ অঁ হ'ব হ'ব ৰাতিপুৱা গৈ পেলাই তাতনো ক'ত চাহ তাহ বনামগে ইয়াৰ পৰাই লৈ যাম চব বনাই পেলাই বাকীবোৰ তাত বনামগে আৰু ন ঠিক আছে পাতিব আপুনি আৰু কেইজনীৰ লগত ঠিক কৰিব পাৰে মোৰ ক'ব অঁ ঠিক আছে কিমান ধৰে কিমান পইচা লাগে সেইবোৰ ক'ব জনাব আপুনিয়ে বাছখন ঠিক কৰিব দেই ঠিক আছে হ'ব দিয়ক